হেল্ল' অঁ কওকচোন কোনে কৈছা তুমি অঁ কি তোমাৰ নামটো শুনিছোঁ বাৰু এই ক'ত আছিলা তুমি হয় হয় কওকচোন নহয় এইটো খুব ভাল কথা খুব ভাল কথা ভাল হ'ব ভাল হ'ব সেই হেল্থ কেম্পটো খুুলিলে বহুত ভাল হ'ব এই যিহেতু জেগাত প্ৰদূষণ হয়

তাৰপিছত ডাঙৰবিলাকে বয়সৰ বয়সৰ অকণমান সীমা ৰাখি হৈ যায় এই যেন বেমাৰ আজাৰবিলাক বেছি হৈ আহে অঁ সেইটো কাৰণে তাত যদি আপুনি হেলথৰ হেৰি এটা কৰে বহুত ভাল কথা হেলথ ফালৰ পৰা আমি সুবিধাটো পালে বহুত ভাল কথা সেই ভাল হ'ব দিয়া মোৰ হেৰি নহয় আপোনালোকে যদি হেল্থ কেম্প খোলে চবেইটো মাটিডোখৰ অকণমান এই দুই তিনি মাহৰ কাৰণে এইটো নিদিবও পাৰে এইটো মোৰ ৰাস্তা কাষৰেই মাটি আৰু ওখ জেগা আছে মই মোৰ তাতে কেম্পটো ৰাখি চবকে ট্ৰিটমেণ্ট কৰিব পাৰিবা আৰু সময়ৰ অনুযায়ী তোমালোকে বস্তু পাতি দি থ'ব পাৰিবা যেনে হ'ল ব্লেচিং পাউডাৰ ব্লেচিং পাউডাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰে পটাচ পটাচ আৰু লগতে যদি আমাৰ অঁ শুনি আছে ন এই যে কীটনাশক প্ৰতিষেধক যিবিলাক আমাৰ এই হেৰি এই আমাৰ বিশেষকে আমি দোকানবিলাক পৰা কিনোঁ যে আপোনালোকে হেলথৰ ফালৰ পৰা আহিছে হেলথৰ বস্তুবিলাক বহুত ভাল এই এই আৰু এই জ্বৰ চদি জ্বৰ চৰ্দি এইবিলাকৰ কাৰণে আপোনালোকে যদি ট্ৰিটমেণ্ট কৰিবলৈ চব বস্তু সামগ্ৰী লৈ আহে আৰু তেতিয়া আমাৰ পৰিৱেশটো ভাল হয় আৰু আৰু কোনো তেতিয়া চবেইটো দুৰ্বলতাই থাকে সেই বানপানীৰ টাইমত বানপানী হৈ থাকোঁতে বেমাৰ আজাৰ হ'লেও ঘৰতে বা গৰম পানী কৰি জালুক অকণমান গৰম কৰি পানী খুৱাই সেইটো ব্যৱস্থা তাৰমানে আমি দূৰ কৰিব পাৰি আমি মেডিকেল নিব পাৰোঁ অঁ সেয়ে আৰু আহিব মই কামনা কৰিছোঁ

হ'ব দিয়া আহিব আপোনালোক নিশ্চয় আহিব আমাৰ এই অঞ্চলটো উন্নতি হ'ব উন্নতি হ'ব মানে কথাটো কি হ'ল হেৰি মানে ল'ৰা ছোৱালীবিলাকৰ বিশেষকে স্কুল কলেজ গৈ থাকিব লাগিব আজিৰ যুগত তেখেতলোকৰ যাব পাৰিব সু সু সু সুস্থ শৰীয়ে যাব পাৰিব ঠিক আছে কামনা কৰিছোঁ আহিব মোৰ ভালৰ পৰা শুভেচ্ছা জনালোঁ